হয় মই স্বয়ংক্ৰিয় অনুবাদ আৰু গুগুল মেপ ব্যৱহাৰ কৰিছোঁ এই স্বয়ংক্ৰিয় অনুবাদে আমি যেতিয়া কিছুমান ঠাইলৈ যাওঁ যোনটো ঠাইৰ আমি ভাষা ভাষাসমূহ আমি বুজি নাপাওঁ বা ক'ব নাজানোঁ তেনেকুৱা জেগাত আমি বাৰ্তালাপ কৰিবলৈ আমাক বহুত সহায় কৰে আমি তৎক্ষণাত কিছুমান শব্দৰ আমি অৰ্থ বিচাৰিব হ'লে আমাক এই এই স্বয়ংক্ৰিয় অনুবাদে বহুত সহায় কৰে আৰু গুগুল মেপ গুগুল মেপে আমাক বহুত সহায় কৰে আমি কিছুমান চিনি নোপোৱা ঠাইত যেতিয়া আমি যাওঁ তেতিয়া আমাক সেই জাগাটো উলিয়াই দিবলৈ আমাক বহুত বেছি সহায় কৰে য'ত আমি কিছুমান জাগাত আমি হেৰাই যোৱাৰো মানে থাকে তাত আমাক মানে বিচাৰি পোৱাত বা সেই জাগাবোৰ উলিওৱাত বহুত সহায় কৰে